বিদ্যুৎ বিদ্যুতৰ বিষয়ে কি ক'ম আমি কাৰেণ্ট যোৱাৰ সময়ত বহুত মানে এন্ধাৰত থাকিব লগীয়া হয় আৰু সেয়েহে মানে চৰকাৰে যে কাৰেণ্ট দিয়ে সময় মতে গুচি মানে নেপাওঁ ল'ৰা ছোৱালী পঢ়িবলৈ অসুবিধা হয় মানে আৰু হেৰি কি কয় মমবাতিও সময়ত স্কুলত হেৰি দোকানত পোৱা নাযায় সেইটো কাৰণে মানে বহুত অসুবিধা হয় আৰু এতিয়া কাৰেণ্টৰ বিলো আহে বহুত আমাৰ সময় মতেতো বিল কাৰেণ্টৰ বিল দিবলৈয়ো পইচা অসুবিধা হৈ যায় অভাৰ অভাৰ বিল আহে আমি ক'ৰপৰা ইমান দিব পাৰিম সেইটো কাৰণে সেইখিনিয়ে আমাৰ বহুত অসুবিধা হৈ থাকে কাৰেণ্টটোৰ বিষয়েই আমাৰ বহুত জালা আজিকালি কেৰাচিনো নাপায় দোকানত চলা কৰা মানে বহুত অসুবিধা সময়ত খোৱা বোৱাও দিগদাৰ হৈ থাকে কাৰেণ্টটোও সময়ত নাথাকে গৰমতো থাকিবলগীয়া হয় বহুত অসুবিধা হৈ থাকে আৰু কি ক'ম এইবিলাক মানে আৰু এটা বিষয়ে মানে বহুত জালাতেই আছোঁ আৰু আমি

কাৰেণ্ট নহ'লে মানুহ মানে গৰমত থকাতো অসুবিধা হয় বিলবিলাকো বেছি বেছি আহে চৰকাৰেতো কোনো এইখিনি আমাক হেৰি নিদিয়ে সুবিধা সুযোগ নিদিয়ে বৰং বেছি বঢ়াইহে আহিছে কোনোদিনে কম বিল নাহে মানে এইটো কাৰণে অসুবিধা বহুত হৈ আছে আমাৰ হ'ব দিয়ক